কুকুৰা হাঁহ পালন কৰি বহুত মানুহে জীৱিকা নিৰ্বাহ কৰি আছে যিহেতু কুকুৰাবিলাক কুকুৰা কণীবিলাক মানুহে ভালকৈ ৰাখি ভালকৈ ৰাখি ৰাখি কণীবিলাক উমনি দিয়া হয় আৰু আজিকালি নতুন নতুন প নতুন নতুন পদ্ধতিৰে কুকুৰা হাঁহ কুকুৰা হাঁহ আদি আদি উলিয়াব পৰা হৈছে কুকুৰা হাঁহবিলাক আজিকালি লাইটৰ পোহৰ দি বক্সত ভৰায় ভিতৰত ৰাখি কণীবিলাক কণীবিলাক থৈ গৰম হ'বলৈ দি হাঁহ কুকুৰা উলিওয়া হৈছে সেই কুকুৰাবিলাক ঘৰতে একো একোখন ফাৰ্ম ফাৰ্ম কুকুৰা বা হাঁহৰ ফাৰ্ম খুলি লোৱা হৈছে সেই ফাৰ্মত সেই ফাৰ্মত ফাৰ্মত প্ৰতিদিনে হাজাৰতকৈ হজাৰতকৈ অধিক কুকুৰা কুকুৰা থ থকা হয় সেই কুকুৰাবিলাক কুকুৰাবিলাক আন এখন ঠাই এজন মানুহে বা এগৰাকী মানুহে নিবলৈ অহা হয় সেই নিবলৈ আহি কুকৰাবিলাক কুকুৰাবিলাক কুকুৰাবিলাক নিয়া হয় কুকুৰাবিলাক থৈ থৈ অহা হয় সেই ঠাইত নি পিনি মানুহে মানুহে জীৱন নিৰ্বাহ কৰিছে লগতে হাঁহ কুকুৰাবিলাক ইঠাই আঠ আন এখন ঠাইৰ পৰা ইঠাইৰ পৰা নিউই নি নি মানুহৰো মানুহৰ ব্যৱসায় প্ৰতিষ্ঠা ডাঙৰ কৰিছে লগতে লগতে নানান ধৰণৰ দানা পাতিও মানুহে যোগান ধৰি আহিছে যিহেতু দানা পানী অবিহনে কুকুৰা এটাৰ জীয়াই থকা অধ জীয়াই থাকিব নোৱাৰে সেইটো কাৰণে মানুহে খোৱা খোৱা বোৱা হ লক্ষ্য ৰাখি লক্ষ্য ৰাখি মানুহে হাঁহ কুকুৰাবিলাক হাঁহ কুকুৰা হাঁহ কুকুৰাবিলাক হাঁহ কুকুৰাবিলাক পুহিছে লগতে লগতে হাঁহ কুকুৰাবিলাক বিক্ৰী কৰি মানুহেও বহুত টকা উপাৰ্জন কৰি এখন ঘৰ নিৰ্বাহ কৰিছে ঘৰ নি এখন ঘৰ নিৰ্বাহ ক বসবাস কৰিছে বসবাস বসবাস কৰিছে ঘৰৰ বসবাস কৰিছে লগতে বসবাস কৰিছে লগতে মানুহে লগতে মানুহে সেই লগতে মানুহে হাঁহ কুকৰা পুহি বহুত জীৱন নিৰ্বাহ কৰিছে হাঁহ কুকুৰা হাঁহ কুকুৰা থকা ঘৰবিলাক লাইৰট পোহৰে দি আদি দি সাজি সজাই থোৱা হৈছে যিহেতু হাঁহ কুকুৰাবিলাক ঠাণ্ডা পৰিলে বা অন্য জীৱ জন্তু কামুৰিলে কামুৰিলে অন্য জীৱ জন্তুৱে কামুৰিলে সেই হাঁহক মৰি যাবও পাৰে হাঁহ কুকুৰা মৰি যাব পাৰে সে মৰি যাবও পাৰে সেইটো কাৰণে সেই হাঁহ কুকুৰাক থাকিবলৈ নিজাববীয়াকৈ ঘৰ আদি বনাই দিয়া হৈছে সনা হৈছে গধূলি পোৱা গধূলি ই দুপৰীয়া আবেলি তিনি টাইম খোৱা যোগান ধৰা হয় হাঁহ কুকুৰাক খোৱা যোগান ধৰা হয় হাঁহ হাঁহ কুকুৰা খোৱা যোগান ধৰা হয় হাঁহ কুকুৰাক সময়মতে সময় সময়ে সময়ে খোৱা যোগান ধৰিবলগীয়া হয় তেতিয়া সেই পোৱালি কণী দিয়াত সহায় কৰে কুকুৰাবিলাকক কুকুৰাবিলাকে কণী দিয়া হয় লগতে কুকুৰাবিলাকৰ বেজী আদি বেজী কুকুৰাবিলাকক বেজী বেজী দৰৱ খোৱা হয় খোৱা হয় ভালকৈ ভালকৈ কুকুৰা হাঁহবিলাক ভালকৈ চালে এটিৰ পৰা দুুটি হৈ সেই দুটাকৈ এখন ফাৰ্ম খোলা হয় ফাৰ্মত বহুতো হাঁহ ফাৰ্মত বহুতো হাঁহ কুকুৰা থ একেলগে থোৱা হয়ে একেলগে থোৱা হোৱা আৰু লগতে খোৱা বোৱাও খোৱা বোৱা খোৱা বোৱাও লগতে খোৱা বোৱাও খোৱা বোৱাও লক্ষ্য ৰাখিবলগীয়া হয় কুকুৰা হাঁহবিলাকৰ লগত মানুহ এ এগৰাকী মানুহ দিনটো আৰু দিন ৰাতি একেলগে লাগিলে কষ্ট কৰিলে কুকুৰা হাঁহবিলাক ডাঙৰ হয় বা ফাৰ্মলৈ নিব পৰা হয় আৰু সেই কুকুৰা হাঁহবিলাক এখন ঠাইৰ পৰা আন এখন ঠাইলৈ এজন মানুহে নি নি বিক্ৰী কৰি আৰু আন এখন ঠাইলৈ এডখৰ ঠাইৰ আন এডখৰ আৰু আন এডখৰ ঠাই পৰা আন এডখৰ ঠাইলৈ নি নি কুকুৰা কুকুৰা হাঁহৰ কুকুৰা হাঁহৰ হেৰি কৰিছে আৰু আৰু আজিকালি দেখা যায় গাঁওবিলাকত প্ৰায়ভাগ মানুহে চাইকেলৰ চাইকেল বা গাড়ী আদিত আদি ব্যৱহাৰ কৰি মানুহে চাইকেল বা গাড়ী আদি ব্যৱহাৰ কৰি মানুহে মানুহে গাঁৱে গাঁৱে গাঁৱে গাঁৱে নি কুকুৰা হাঁহৰ কুকুৰা হাঁহৰ বিক্ৰী কৰা হয় আৰু লগতে আজিকালি নতুন লগতে কুকুৰা হাঁহ কুকুৰা হাঁহ বিক বিক্ৰী কৰা হয় বিক্ৰী কৰি মানুহে এঘৰ মানুহে লোৱা হয় লৈ সেইকাৰণ কুকুৰা এঘ আন এঘৰ মানুহক পোহা হয় পোহা হৈ হাঁহ কুকুৰা অধিক হৈ বিক্ৰী কৰি আৰু আন এখন ঘৰত লৈ লৈ পুহি পোহা হয় সেইবাবে এডখন পোহা হয় সিহঁতৰ জনব সিহঁতৰ হাঁহ কুকুৰাৰ হাঁহ কুকুৰা পালন তেনেকৈ পৰা হয় হাঁহ কুকুৰা পালন দানা ঘাঁহ আদি খাবলৈ দিয়া হয় কুকুৰা কণীবিলাক ভালকৈ থোৱা হয় কুকুৰা কণীটো বহুত ভিটামিন আছে মানুহে কুকুৰা কণী খাব লাগে কুকুৰা কণীবিলাক কুকুৰা কণীবিলাক সৰহকৈ উমনি দিলে কুকুৰা কণী জলদি অধিক কুকুৰা ওলা ওলোৱা হয় কুকুৰা কুকুৰাবিলাকৰ সময়মতে বেজী দৰৱ আহাৰ খোৱাবলগীয়া হয় সেয়েহে কুকুৰাবিলাকৰ সৰহকৈ কণী গোটাই উমনি দিলে সৰহকৈ পোৱালি ওলোৱা হয় সেই পোৱালি বিক্ৰী কৰি আন এজন মানুহে আৰু অন আন ঠাইত বিক্ৰী কৰি কুকুৰা হাঁহৰ কুকুৰা হাঁহবিলাক কুকুৰা হাঁহবিলাক বিশ্বজুৰি মাজত বিলাই দিয়ে সেই সেইবিলাককে বিলাই দিয়া হয় আৰু কুকুৰা হাঁহবিলাকৰ মাজত সেনেকৈ তেনেকৈ দিয়া হয় কুকুৰা হাঁহ কুকুৰা আৰু হাঁহৰ কণী খাবলৈ মানুহৰ খোৱা খাবলৈ কুকুৰা কণী হাঁহ কণী মানুহক খাবলৈ লাগে কাৰণ ঘৰৰ বস্তু হেৰি হোৱা হয় লগতে কুকুৰা কণী বিক্ৰী কৰি মানুহে বিক্ৰী কৰি আন এঘৰত পোহা হয় পোৱালি দিয়া হয় সেই পোৱালিবিলাক নি আন এখন ঠাইত মান পোৱালি দিয়া হয় আৰু বেছি কৰা হয় লগতে কুকুৰা হাঁহ বিক্ৰী কৰি মানুহ বহুতো জীৱন নিৰ্বাহ কৰিছে হাঁহ কুকুৰা পুহি আৰু কুকুৰা কণী ওলাইছে তাতে আকৌ নতুন নতুন পদ্ধতি ওলাইছে কুকুৰা হাঁহ পোৱালি দিব পাৰি পোৱালি দি সেই পোৱালি অধিক কৰি অধিক কৰি সেই পোৱালি অধিক কৰি আন এখন ঘৰলৈ দিয়া হয় আন এখন ঘৰৰ পা ইখন ঘৰলৈ সিখন ঘৰলৈ নিওঁতে নিওঁতে তেনেকৈ কুকুৰা হাঁহৰ অধিক অধিক অধিক কুকৰা হাঁহ অধিক হয় আৰু সেইখন ঠাই পা আন এখন ঠাই মানুহৰ বি সেইখন সেই ঘৰ গৰাকীয়ে হাঁহ কুকুৰা বিক্ৰী কৰি আন এখন ঘৰলৈ দিয়ে আন এখন ঘৰত অধিক কৰি কুকুৰা হাঁহ আৰু আন এঘৰত দিয়ে কাৰণ সিহঁতক চোৱা চিতা খোৱা বোৱা পালন কৰাটোৱে মেইন খোৱা বোৱা চোৱা চিতা কৰাটোৱে মেইন সিহঁতক তেনেকেই ৰখা হয়